আচলতে ক'বলৈ গ'লে গ্ৰাম্য অঞ্চলত ব্যৱসায় কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হয় যেনে ধৰক ৰাস্তা ঘাটৰ সমস্যা প্ৰথমত ক'বলৈ গ'লে দ্বিতীয়তে নদ নদী পাৰ হৈ আহিবলগীয়া সমস্যাত পৰে আৰু ব্যৱসায় কৰিবলৈ হ'লে আচলতে গ্ৰাম্য অঞ্চলৰ পৰা চহৰ যদি দূৰত থাকে সময়ৰ অভাৱ আৰু যান বাহনৰ চলাচল তেনেকে নকৰে যাৰ ফলত ৰাস্তা বোৰ হৈ থকাৰ কাৰণে দলংবোৰ নোহোৱাৰ কাৰণে বাৰিষাৰ সময়ত বিশেষকৈ নদ নদীবোৰ পাৰ হৈ আহিব লাগে পানী ভৰি থাকে পাৰ হৈ আহিব নোৱাৰে দলং নাথাকে আৰু বৰষুণ অধিক বৰষুণ দিলে সৰু সুৰা নলাবোৰ পানীৰে ভৰি পৰে যাৰ ফলত তেওঁলোকে তেওঁলোকৰ ব্যৱসায় কৰা সামগ্ৰীখিনি লৈ চহৰলৈ আহিবলৈ কিছু সমস্যাৰ সন্মুখীন হয় তাৰপিছত তেওঁলোকে সঠিক ঠাই বিচাৰি নাপায় ক'তনো বিক্ৰী কৰিব লাগে কেনেকে এই বস্তুখিনি উৎপাদিত বস্তুখিনি তেওঁলোকে চহৰত আনি ক'ত বিকিলে উচিত তেওঁ মূল্য তেওঁলোকে পায় কেতিয়াবা অসাধু ব্যৱসায়ে তেওঁলোকৰ পৰা অতি নিম্ন মানত উৎপাদিত বস্তু নিম্নমানত তেওঁলোকে ফুচুলাই বিভিন্ন প্ৰলোভন দেখুৱাই কিবা কৰি তেওঁলোকে লৈ যায় কম অতি কম দমত দামত তেওঁলোকে কিনে যাৰ ফলত তেওঁলোকৰ লোকচানৰ সন্মুখীন হয় আজিৰ যুগত গ্ৰাম্য অঞ্চলৰ মানুহবোৰে চহৰলৈ বস্তু লৈ আহি বিকিবলৈ টান পোৱা হৈছে কাৰণ চহৰত বস্তুখিনি অনাৰ লগে লগে মানুহবোৰে তেওঁলোকক ঠগিবলে আৰম্ভ কৰে তেনেকুৱা আৰু আচলতে ক'বলৈ গ'লে গাঁৱৰ মানুহ হোজা থাকে তেওঁলোকে নাজানে চহৰৰ প্ৰকৃত মূল্যখিনি তেওঁলোকে তেওঁলোকক জানিবলৈ নিদিয়ে আৰু নকয়ও ঠিক তেনেদৰে এনেকুৱা সমস্যাবোৰ তেওঁলোকে আগত সন্মুখীন হয় তাৰপিছত ধৰক একদম ব্যৱসায় কৰিবলৈ আহিবলৈ চহৰলৈ আহিবলৈ মন থাকে কিন্তু তেওঁলোকৰ এনেকুৱা সমস্যা হয় যে তেওঁলোক অসুখীয়া হয় ওচৰত মানে চিকিৎসালয় নাথাকে চিকিৎসা কৰিবলৈ হ'লে তেওঁলোকৰ চহৰলৈ আহিবলগীয়া হয় চিকিৎসা কৰিব নে ব্যৱসায় কৰিব গতিকে গ্ৰাম্য অঞ্চলত চিকিৎসালয় থকাহেঁতেন তেওঁলোকে তাতে চিকিৎসা কৰি তাৰপৰা তেওঁলোকে সুস্থ হৈ চহৰলৈ আহি ব্যৱসায় কৰিব পাৰিলেহেঁতেন সেইটো এটা সমস্যা

তেওঁলোকে যান বাহনেৰে তেওঁলোকৰ গাঁৱত উৎপাদিত বস্তুসমূহ যান বাহনেৰে লৈ আহিবলৈ হ'লে ৰাস্তা ঘাট লাগিব দলং লাগিব সেই ৰাস্তা ঘাট দলংবোৰ গ্ৰাম্য অঞ্চলত সম্পূৰ্ণ হৈ উঠা নাই নুঠাৰ ফলত তেওঁলোকৰ উৎপাদিত বস্তুসমূহ গাঁৱতে গাঁৱৰ চকত কোনোবা এঠাইত লৈ অতি নিম্নমানৰ দামত তেওঁলোকে বিক্ৰী কৰিবলগীয়া হয় য'ত তেওঁলোকে বজাৰৰ প্ৰকৃত মূল্য পাবলৈ সক্ষম নহয়

অন্যান্য বহুতো কাৰণ আছে তেওঁলোকে ব্যৱসায় কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হয় উৎপাদিত বস্তুসমূহ কেতিয়াবা তেওঁলোকৰ পোক পৰুৱাই ধৰি খায় বিনষ্ট কৰি পেলাই বিভিন্ন ৰাসায়নিক দ্ৰব্যসমূহ দিব লাগে তেওঁলোকে নেজানে তেওঁলোকৰ কোনো জ্ঞান নাই তেওঁলোকে খেতি কৰিব লাগে খেতি কৰে ব্যৱসায় কৰিব লাগে ব্যৱসায় কৰে তাত কেনেকে কি কৰিব লাগে কি পদ্ধতিৰে কৰিব লাগে সেইবোৰ নাজানে আৰু তেওঁলোকক শিকাবলৈও চহৰৰ পৰা মানুহবোৰ গৈ শিকোৱা বা বুজোৱা দেখা পোৱা নাযায় তেওঁলোকে ব্যৱসায় কৰিম বুলি আৰম্ভ কৰে বিভিন্ন ব্যৱসায় ধৰক মাছ মৎস্য ব্যৱসায় গৰু ব্যৱসায় গৰু পালন কৰি দুুদ্ধ উৎপাদন কৰি ব্যৱসায় কৰিম বুলি ভাবে তেওঁলোকে অধিক দুগ্ধ পাবলৈ কি কৰিব লাগে সেইবোৰ নেজানে কেনেকে গৰুজনীক গাইজনীক উৎকৃষ্টমানৰ ঔষধ খাদ্য দি অধিক উৎপাদন কৰিব পৰা যায় সেই বিষয়ে তেওঁলোকে জ্ঞান নহয় নেজানে আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হয় মৎস্য পালন কৰিলে মৎস্য কিদৰে পুখুৰী এখন খান্দিবলৈ হ'লে কিমান বৰ্গমিটাৰ কিমান ওচ্চৰতাত কেনেকে খান্দিব লাগে সেইবোৰ নেজানে সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিৰে তেওঁলোকে মৎস্য পালন কৰে ব্যৱসায় ভিত্তিক কৰে যদিও তেওঁলোকে সম্পূৰ্ণ মূল্য পাবলৈ সক্ষম নহয় উৎপাদনৰ পৰিমাণটো কমি যায় কেনেকে ক'লে উৎপাদনটো বেছি হয় সেই বিষয়ে তেওঁলোকে জ্ঞাত নহয় নেজানেও সেইবোৰৰ সমস্যা সন্মুখীন হয় যাৰ ফলত তেওঁলোকে লোকচানৰ সন্মুখীন হয় আৰু তেওঁলোকে এইবোৰ জানিবলৈ আগ্ৰহী থকা খেতিয়কসকলে আগ্ৰহী থকা ব্যৱসায়ীসকলে ব্যৱসায় কৰিবলৈ হ'লে ওচৰৰ নিচেই ওচৰত থকা চহৰবিলাকত গৈ বিজ্ঞ অভিজ্ঞ ব্যক্তিৰ লগত তেওঁলোকে যোগাযোগ কৰিব লাগে গৰু পালন কৰিলে কেনেকে অধিক দুগ্ধ পাব পাৰি মৎস্য পালন কৰিলে কেনেকে বেছি মৎস্য উৎপাদিত হয় অতি কম খৰচত বেছি উৎপাদন কৰিব পাৰি অতি কম সময়ত বেছি উৎপাদন কৰিব পাৰি তেনেকুৱা ধৰণৰ পৰামৰ্শ তেওঁলোকে ল'ব লাগে তেওঁলোকে সেই পৰামৰ্শ ল'বলৈ কোন ঠাইত কেনেকে কাক লগ ধৰিব লাগে সেই বিষয়েও নেজানে সেইটো এটা ডাঙৰ সমস্যা গতিকে তেওঁলোকৰ অন্যান্য আৰু সমস্যা আছে যেনে ধৰক তেওঁলোকে উৎপাদন কৰে বস্তু কেনেকে উৎপাদন কৰিলে মই মোৰ ব্যৱসায়টো ভাল হ'ব কোন বতৰত কোন সময়ত সেই বস্তুটো ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে নেজানে যাৰ ফলত টো বস্তু প্ৰকৃতিৰ লগত প্ৰকৃতিৰ লগত সংযুক্ত হৈ আছে মাছ উৎপাদন পোনা কোন সময়ত এৰিব লাগে কোন সময়ত পোনাবোৰক দানা দিব লাগে কোন সময়ত কি কেইমাহৰ মূৰত তেওঁলোকক ঔষধসমূহ দিব লাগে বা সেই পোনাসমূহ ডাঙৰ হোৱাৰ পিছত কোন কিমান সময়ত কিমান মাহত সেই পুখুৰীৰ পৰা উলিয়াই আনি বজাৰলৈ মেলি দিব লাগে সেই বিষয়ে তেওঁলোকে জ্ঞাত নহয় তো সেইবোৰ জানিবলৈ হ'লে তেওঁলোকৰ তেওঁলোকে উৎসাহিত হ'ব লাগিব বুজিব বুজাৰ চেষ্টা কৰিব লাগিব ওচৰে পাঁজৰে যদি কোনোবা জনা ব্যক্তি থাকে তেওঁলোকক সুধিব লাগিব অথবা

আজিকালি গ্ৰাম্য অঞ্চলত আমাৰ কৃষি বিভাগক বিভাগৰ ফালৰ পৰা কৃষি বিষয়াসকল যায় তেওঁলোকক খবৰ ল'বলৈ তেওঁলোকক জনাব লাগে তেওঁলোকৰ পৰা শিকিব লাগে যে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ কি কৰোঁ মই অধিক টকা কৰিছোঁ বিনিয়োগ কৰিছোঁ কিন্তু সেই হিচাপে মই পোৱা নাই উৎপাদন পোৱা নাই কি কৰিলে ভাল হ'ব তেওঁলোকৰ পৰা পৰামৰ্শবোৰ ল'ব লাগে সেই পৰামৰ্শবোৰ তেওঁলোকে যেতিয়া দিব কৃষি বিষয়াসকলে যেতিয়া পৰামৰ্শ দিব সেই পৰামৰ্শবোৰ লৈ তেওঁলোকে যদি ব্যৱসায়ভিত্তিত যিকোনো কৃষি কাৰ্য ব্যৱসায় আৰম্ভ কৰে তেওঁলোকৰ লাভ হয় বা তেওঁলোকে ভবামতে কাম হয় সেইবোৰ কথা জানিবলৈ আজিকালি বিভিন্ন টিভিত হওক মোবাইল হওক বিভিন্ন মাধ্যমত পোৱা যায় সেইবোৰ চাব লাগে শুনিব লাগে তাৰপিছত বিভিন্ন বিজ্ঞাপনসমূহ পোৱা যায় টিভিত গাঁও অঞ্চলতো কিছুমান আঁৰি থোৱা থাকে সেইবোৰ পঢ়িব লাগে সেইবোৰ পঢ়ি জানি বুজি কি ভিত্তিত কৰিলে অধিক লাভাম্বিত হ'ব পাৰি সেই বিষয়ে জানিব লাগে জানিলে তেওঁলোকে কৰা ব্যৱসায় ভাল হয় বুলি ভাল হ'ব বুলি মই ভাবোঁ আৰু আৰু এটা তেওঁলোকৰ সমস্যা তেওঁলোকৰ সমস্যাবোৰ খেতিয়কৰ ব্যৱসায়সকলৰ সমস্যা কৈ শেষ কৰিব নোৱাৰি কংক্ৰীটৰ যুগত বৰ্তমানৰ আধুনিক পদ্ধতিৰে কৰা খেতি সম্পূৰ্ণ আধুনিক পদ্ধতিৰে কৰা খেতি যেনেকেই কৰা যায় তেনেকেই ফলবোৰ পোৱা যায় গতিকে তেওঁলোকক সেই বিষয়ে জ্ঞান থাকিব লাগে জ্ঞান থাকিব লাগে নাজানিলে শিকিব লাগে চহৰ অঞ্চলত আহি তেওঁলোকক কৈ তেওঁলোকে এই বিষয়ক কৈ ব্যৱসায়ত এনেকুৱা কৰিছোঁ এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ গতিকে এইখিনি ক'লে তেওঁলোকৰ অধিক লাভ হয় বুলি মই ভাবোঁ